ব্যৱসায়ত সফল হোৱা বাতৰিবোৰ বিষয়ে জানি আমি মই অত্যন্ত হখ সুখ অনুভৱ কৰোঁ যিহেতু ব্যৱসায় এটা ষ্টাৰ্টিং কৰাটো এটা সহজ পদ্ধতি নহয় ব্যৱসায় এটা গঢ়লৈ উঠি আৰু ব্যৱসায়টোত সম্পূৰ্ণভাৱে সফল হোৱাটো এটা কঠোৰ পৰিশ্ৰম কঠোৰ পৰিশ্ৰমী হৈ তেখেতে যদি ব্যৱসায় এটা কৰি সফল হ'ব পাৰে তেনেধৰণতে তেতিয়া মই শুনি তাৰ বাবে নথৈ আনন্দিত হওঁ কিয়নো ব্যৱসায় এটা কৰা অতি সহজ কথা নহয় ব্যৱসায়টো ষ্টাৰ্টিং কৰাটো সহজ কিন্তু ব্যৱসায়টো ষ্টাৰ্টিং কৰি শেষলৈকে তাক বৰ্তি কৰি সফল হোৱাটো এটা কঠোৰ পৰিশ্ৰম কাম সেই ব্যৱসায়টোৰ কোনো এটা ব্যৱসায়ত কঠোৰ বাবে সফল হ'বলৈ হ'লে কঠোৰ পৰিশ্ৰমৰ লগতে কঠোৰ নিয়ম কানুন মানি চলিবলগীয়া হয় আৰু ব্যৱসায়টো কেনেধৰণে কি কৰিব লাগিব তাৰ বিষয়ে জানিবলগীয়া হয় ব্যৱসায়ত কি কি ধৰণৰ প্ৰব্লেমছ আহিব পাৰে তাৰ বিষয়ে আমি জানিবলগীয়া হয় ব্যৱসায়টোৰ কি কি ধৰণৰ হ'লে কেনেকৈ চলিব কেনেকৈ কি কি নিয়ম আছে কি কি কৰিব লাগিব তাৰ সকলোবোৰ এ টু জেড আমি জানি তাৰ ওপৰত কাম কৰিব লাগিব তাৰ ব্যৱসায় এটাটো কোনো এটা ব্যৱসায় সফল হ'বলৈ হ'লে তেওঁক যিহেতু ব কঠোৰ পৰিশ্ৰম কৰে তাৰ বাবে তেখেতে যে সফল হৈছে সেইবাবে মোৰ নথৈ আনন্দিত হওঁ আৰু তেনেধৰণেৰে আমাৰ ওচৰেৰে গাঁৱৰ চৰাইদেউ জিলাৰে এজন ব্যৱসায় আছে তেখেতে ভ আগৰ পৰাই বহু বহুত কঠোৰ পৰিশ্ৰম কৰি এতিয়া তেখেত এজন সফল ব্যৱসায় হিচাপি হিচাপে আমি পৰিগণিত কৰোঁ আৰু তেখেত এজন এতিয়া ব্যৱসায়ৰ লগতে তেখেতে পলিটিকে পলিটিক্সটো তেখেতৰ এতিয়া খুব জয় জয়কাৰ হয় তেখেতে আগৰে পৰা বহুত কঠোৰ পৰিশ্ৰমী আছিল তেখেতে ষ্টাৰ্টিঙৰ পৰাই তেখেতে ব কঠোৰতম কঠোৰ পৰিশ্ৰম কৰিছিল তেখেতে ষ্টাৰ্টিং কৰো কৰোঁতে জিৰ'ৰ পৰা শূন্যৰ পৰা ষ্টাৰ্টিং কৰিছিল আৰু তেখেতে এতিয়া এজন কমেও পঞ্চা এতিয়া কমেও তেখেতে ব্যৱসায়টো বিছ ত্ৰিছ চল্ল বছৰৰ কৰি এতিয়া সফল হ'বলৈ আৰম্ভ হৈছে তেখেতে এতিয়া এজন সফল ব্যক্তি হিচাপে আমি পৰিগণিত কৰিব পাৰোঁ তেখেত আগতে অতিকৈ দুখীয়া আছিল তেখেতৰ কোনো ধৰণৰ সা সুবিধা নহৈছিল যদিও তেখেতে ব্যৱসায়ত কেতিয়াও তেখেতে হাৰ মানি দিয়া নাছিল তেখেতে প্ৰথমমৰ পৰাই প্ৰথম অৱস্থাৰ পৰাই কঠোৰ পৰিশ্ৰম কৰি ব্যৱসায়টোৰ যথেষ্ট সফল হ'বলৈ তেখেতে বহুতো ধৰণৰ পদক্ষেপ লৈছিল ব্যৱসায়টো এটা সথমৰ পৰা আৰম্ভৰ পৰা শেষলৈকে কৰ কি কি ক পৰিশ্ৰম কৰিব লাগিব কি কি প চেলেঞ্জেছ আহিব সেইসমূহ ব্যৱসায়টোৰ বিষয়ে আমি জানিবলৈ তে অতি জৰুৰী আৰু ব্যৱসায়টোত সহজতে সফল হোৱাৰ এটা কঠোৰ পৰিশ্ৰম কাম ব্যৱসায় এটাত কোনো এটা ব্যৱসায়ত সহজতে সফল পোৱা নাযায় কিয়নো কোনো এটা কামত যদি সকলোৱে যদি সফলতা লাভ কৰিল হয় তেনেহ'লে প্ৰতিজন এ এজন ধনী ব্যক্তিৰ ৰূপে পৰিগণিত হ'ল এদিন কিন্তু যিকেইজন ব্যক্তিয়ে যি অসীম কঠোৰ পৰিশ্ৰম কৰিও তেখেতে তেওঁলোকৰ ব্যৱসায়ৰ নেৰি তেওঁলোকে সেইটো ব্যৱসায়তে লাগি আৰম্ভৰ পৰা কঠোৰ পৰিশ্ৰম কৰি আহে তেনেলত তেনেধৰণৰ লোকহে ব্যৱসায়ত সফল হ'ব পাৰে ঠিক তেনেদৰে তেখেতও এজন আগৰ পৰাই তেখেতে কঠোৰ পৰিশ্ৰম কৰি আগৰ পৰাই এতিয়া কমেও বিছ পঁয়ত্ৰিছ বছৰ ধৰি একেটা কামকে কৰি সম্পূৰ্ণ ধৰণৰ বিভিন্ন ধৰণৰ প্ৰব্লেমছ আহে কিন্তু তেখেতে সেই প্ৰব্লেমছসমূহ কেতিয়াও পিছ পৰি নিদিছিল আৰু প্ৰব্লেমৰ সৈতে যুঁজ কৰি তেখেতে আজি এতিয়া এই অৱস্থাত প্ৰাপ্তি হৈছে এই বিষয়ত আমি ক'ব পাৰোঁ যে তেখেত এজন কঠোৰ পৰিশ্ৰমী আৰু কঠোৰ পৰিশ্ৰমী হোৱাৰ বাবে এ এটা কামত লাগি থকাৰ বাবে তেখেতৰ এতিয়া সফলতা লাভ কৰিছে সফলতা লাভ কৰা এটা কোনো সৰু কথা নহয় সফলতা লাভ কৰিবলৈ হ'লে একেটা কামকে বহুত বাৰ কৰিবলগীয়া হয় সফলতা এই উজোতেই পোৱা বস্তু নহয় সফলতা পাবলৈ বহুতো কাম কৰিব লাগে বহুতো কষ্ট কৰিব লাগে সফলতাৰ বিষয়ে আমি যদি তেখেতক সোধোঁ তেখেতে কয় সদায় গদায় এটা কামত একাগ্ৰহ হৈ আৰু একেটা কাম কৰিব পাৰিম বুলি কেতিয়াও নোৱাৰিম বুলি এৰি দিবলৈ মানা কৰিছে আৰু সদায় কৰমটো কৰিব পাৰি যাম বুলি তেনেধৰণেৰে বিশ্বাসেৰে তেখেতৰ মনৰ লগতে তেখেত এজন ব্যক্তিয়ে তেখেতে এইবোৰ কাম কৰিয়ে সফল হ'বলৈ এতিয়া তেখেত এজন সফল ব্যক্তি গতিকে তেখেতে কয় কেতিয়াও পিছ পৰিব নালাগে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে বিশ্বাস ৰাখি কাম কাজ কৰিলে কোনো এজন ব্যক্তি সফল হ'ব পাৰে হয় কিন্তু টাইম লাগিব পাৰে কিন্তু টাইমটো তেখেতেও লাগিছিল কিন্তু টাইম লাগিছিল বুলিয়ে কষ্ট হৈছে বুলিয়ে যদি ব্যৱসায় এটা এৰি দিয়া হয় তেন্তে ব্যৱসায়টোত কোনো ধৰণৰ ফল নাপায় আৰু তেখেতে ব্যৱসায়টোত ফল উলিয়াব নোৱাৰে আৰু তেখেত সফল হ'ব নোৱাৰে সফল ব্যক্তি হ'বলৈ হ'লে কোনো এটা কাম অতি কঠোৰ হ'লেও সেই কামটো কৰি খটম নোহোৱালৈকে কামটো যেতিয়ালৈকে খটম নহয় তেতিয়ালৈকে সফল নহয় সেই একেটা কামক কৰি থকা এটা এটা বহুত ডাঙৰ চেলেঞ্জ ত' সেই তেনেধৰণে যদি চেলেঞ্জেছবোৰ লৈ তেখেতে যদি পাৰ কৰিব পাৰে তেন্তেহে তেখেতক এজনক আমি সফল ব্যক্তি হিচাপে মানি পৰিগণিত কৰিব পাৰো সফল ব্যক্তি হ'বলৈ হ'লে বহুত পৰিশ্ৰমী হয় আৰু বহুত কষ্ট হয় কিন্তু এবাৰ সফল হোৱাৰ পাছত তাৰপাছত লাহে লাহে প্ৰতিটো কাম স সহজ হয় আৰু সফল হ'বলৈ হৈ যোৱাৰ লগে লগে সবসমূহ সফল হৈ বুলি ধৰি লোৱা হয় কিয়নো তেখেতে এটা কামকে কিমান বছৰ কৰি আছিল আৰু তেখেতে সেই এনেধৰণেৰে কৰি যত্ন কৰিলে যাতে তেখেতে কামবোৰ কৰি এক একেধৰণেৰে একেবাৰতে সফল পাবলৈ আৰক্ষম হ'ল তেনেদৰে সফল হ'বলৈ হ'লে একেটা কামক কৰি থাকিবলৈ সাহস আৰু সাহসৰ লগতে মনো মনোবৃত্তিও ভাল হ'ব লাগিব আৰু এনি টাইম ম'টিভেশ্যন হৈ থাকিব লাগিব তেখেতে কেতিয়াও ডিম'টিভেট হৈ এই কামটো কৰিব নোৱাৰিম বুলি এৰি দিয়া নাছিল আৰু তেখেতে এতিয়া বৰ্তমান কোটি টকাৰ ওপৰত উপাৰ্জন কৰে কমেও মাহে কোটি টকা উপাৰ্জন কৰে আৰু তেখেতে এতিয়া লাহে লাহে আৰু ডাঙৰ ব্যৱসায় কৰিবলৈ নতুন নতুন ব্যৱসায়ত হাত মেলিছে তেখেতে এজন ডাঙৰ ব্যৱসায় বুলি আমি পৰিলক্ষিতভাৱে তেখেতক আমি ভাল ক দৰে এজন ডাঙৰ ব্যৱসায় বুলি আমি মানি লৈছোঁ আৰু তেখেত এতিয়া বৰ্তমান বৃহৎ ডাঙৰ ডাঙৰ কোটি টকাৰ উপাৰ্জন কৰে প্ৰথমতে তেখেতৰ উপাৰ্জন নিশ্চয় কম আছিল প্ৰথমতে তেখেতৰ ষ্টাৰ্টিঙতে বহুতো কষ্ট আহিছিল আগতে তেখেতৰ খাবলৈ পিন্ধিবলৈ জেগা নাছিল শুবলৈ জেগা নাছিল মাটি এডখৰ নাছিল ভালদৰে তথাপিতো তেখেতে একেটা কামকে কৰি সৰুৰ পৰাই ষ্টাৰ্ট কৰি এতিয়া ডাঙৰ ব্যৱসায় এটা কৰিলে আৰু তেখেতৰ এতিয়া ওচৰত তেওঁৰ ওচৰত সকলো যিমান অহা সুবিধা লাগে সকলোৰে তেখেতৰ ওচৰত এতিয়া আছে তেখেত এতিয়া এজন ডাঙৰ ব্যৱসায়ী আৰু সফল ব্যৱসায়ী হিচাপে পৰিলক্ষিত হৈছে আৰু তেখেত এতিয়া এজন আমাৰ অসমৰে হয় তেখেতে আমাৰ অসমৰ নাম গঢ়িছে নাম আগবঢ়াইছে আৰু আমাৰ জেগাৰ জেগাৰ ডেভলপমেণ্ট কৰিছে তেখেতে যেতিয়া এজন আমাৰ অঞ্চলত যেতিয়া এজন সফল ব্যক্তি হয় তেনেধৰণেৰে তেখেতক দেখি আন কেইজনমানৰ চেষ্টা কৰে আৰু তেখেতৰ লগত সফল হোৱাৰ লগে লগে অঞ্চলটোৰ উন্নতি হয় উন্নতি হোৱাৰ লগে লগে এটা অঞ্চল উন্নতি হোৱাৰ লগে লগে গোটেই অসম ৰাজ্যৰ উন্নতি হয় গতিকে এখন এজন ব্যক্তিৰ উন্নতি হ'লে ওচৰে পাঁজৰে থকা সকলো লোকৰে উন্নতি সাধন হয় ঠিক তেনেধৰণে উন্নতি পাবলৈ হ'লে একেটা কামকে কৰি থাকিব পৰা সক্ষমতা থাকিব লাগিব সাহস থাকিব লাগিব তেনেধৰণেৰে সক্ষম হ'বলৈ হ'লে আমি চেষ্টা প্ৰচুৰ চেষ্টা কৰিব লাগিব ঠিক তেনেধৰণেৰে আমিও যাতে এটা বাতৰি হিচাপে আমি আমাকো যদি বেলেগে আনজনে তেনেদৰে চকুৰে চাই আমাক চাই ম'টিভেশ্যন লৈ তেখেতে কাম ষ্টাৰ্ট কৰিব পৰা কাম আমি কৰিব লাগিব ঠিক তেনেদৰে আমি এইটো কামত আমি সদায় মন দিব লাগিব যাতে তেখেতে কৰিব পাৰিলে আমি কিয়নো কৰিব নোৱাৰিম সদায় এইটো মনোবৃত্তিৰে আমি কাম ষ্টাৰ্ট কৰিব লাগিব আৰু বিভিন্ন ধৰণৰ চেলেঞ্জেছ আহিব পাৰে কিন্তু সেই চেলেঞ্জেছবোৰ আমি কেনেধৰণেৰে ছ'ল্ভ কৰিব পাৰো তাৰ কি তাৰ কি বেলেগ ৰাস্তা আছে আমি সেই ৰাস্তাটো উলিয়াই কামটো এৰি নিদি কামটো কৰি খটম নোহোৱালৈকে আমি যেতিয়া একেটা কামকে কৰিম তেন্তে আমাৰ নিশ্চয় সফলতা পাম আমি সেই সফলতাটো পাবলৈ আমি চেষ্টা কৰিব লাগিব আৰু চেষ্টাৰ অসাধ্য একো নাই ঠিক তেনেদৰে তেখেতে এই কথাষাৰ কৈছিল আৰু তেখেতক মই চাই তেখেতক লগ পাই খুবেই ভাল লাগে আৰু তেখেতৰ পৰাই মই এতিয়া নতুনকৈ কাম আৰম্ভ কৰিবলৈ লৈছো আৰু সেই কামটোত সফল হ'ম বুলি মই আগ্ৰহী আৰু বিশ্বাসী দৃঢ় বিশ্বাস আছে আৰু মই তেনে এইটোৱে আজি মোৰ বিষয়ৰ বাতৰি পাইছি বা বাতৰি আৰু তেখেতক মই দেখি অনুপ্ৰাণিত হওঁ ধন্যবাদ